মই যোৱা পুৰহি দিনা এডাল চাৰ্জাৰ আনিছিলোঁ চাৰ্জাৰডালৰ ফেচেলিটি বহুত ভাল আৰু বহুত সোনকালে চাৰ্জ লয় চাৰ্জাডালৰ কোৱালিটিও ভাল দামো কম লৈছিলে আনিছিলোঁ মই অৰূপ ইলেক্ট্ৰনিক্স দোকানৰপৰা চাৰ্জাৰডাল ভাল কিন্তু দেই